আপোনাৰ গাঁৱত জলসিঞ্চনৰ সুবিধা আছেনে তাত অৱস্থা কিমান ভাল বা কিমান বেয়া কোনবোৰ খেতি জলসিঞ্চন কৰা মাটিত কৰা হয় আমাৰ গাঁৱত জলসিঞ্চনৰ সুবিধা আছে আমি জলসিঞ্চনৰ সুবিধা পাইছোঁ আমাৰ গাঁৱত সকলোৱে পাইছে সুবিধা আছে অৱস্থা বহুত বেয়া নহয় বহুত ইমান উন্নত মানদণ্ডৰ নহয় যদিও অৱস্থা ভালেই বেয়া নহয় আমি ইয়াত সকলোখিনি সুবিধাই আছে জলসিঞ্চনৰ পানীৰপৰা মানে গোটেইখিনি সুবিধাই আমি পাওঁ ইয়াতে আৰু অসুবিধা আমি মানে বহুতখিনি পাইছোঁ আমাৰ প্ৰয়োজনীয় যিমানখিনি জলসিঞ্চনৰপৰা আমি আমাৰ যিমানখিনি প্ৰয়োজনীয় মানে পাবলগীয়া আছে আমি গোটেইখিনিয়ে সা সুবিধা পাইছোঁ আমাক গোটেইখিনি সুবিধা প্ৰদান কৰিছে চৰকাৰৰ ফালৰপৰাই কৰিছে জলসিঞ্চন বিভাগে কৰিছে গতিকে সেইটোত আমি ধন্যবাদ আমি গোটেইখিনি সুবিধা পাইছোঁ আৰু কোনবোৰ খেতি জলসিঞ্চন কৰা মাটিত কৰা হয় সেইটো হৈছে আমাৰ ইয়াত প্ৰধানকৈ ধান খেতি কৰা হয় জলসিঞ্চন কৰা মাটিত আমাৰ ইয়াতেই যিহেতু ধান খেতিটো সকলোৱেই কৰে ধান খেতি আমাৰ বেছি আমাৰ ইয়াতে প্ৰয়োজন বেছি প্ৰয়োজন আমাৰ ধান খেতিটো বিশেষভাৱে সকলোৱেই কৰে সকলোৰে ঘৰে ঘৰে কৰে গতিকে আমাৰ জলসিঞ্চন কৰা মাটিত বিশেষকৈ আমাৰ ধান খেতি কৰা হয় আৰু ইয়াত খেতি বাতিও বিভিন্ন ধৰণৰ খেতি বাতি কৰা হয় সকলোখিনি খেতিবাতিয়েই ইয়াত কৰে কম মানে গোটেইখিনি ধান সৰিয়হ গোটেইখিনি কৰে গতিকে আমি জলসিঞ্চনৰ ফালৰপৰা সকলোখিনি সুবিধা পাইছোঁ আমি বহুত ভালদৰে লাভবান হৈছোঁ উপকৃত হৈছোঁ গতিকে আমি নিজকে ধন্য মানিছোঁ জলসিঞ্চন বিভাগক ধন্যবাদ দিছোঁ বহুত সুবিধা পাইছোঁ আমি ইয়াতে